মই দেখা নানান ধৰণৰ ট্ৰেক্টৰসমূহ হ'ল এই যেনে মহেন্দ্ৰা য়োদ্ধা শক্তিমান অশোক আৰু ভূমিপুত্ৰ টাটা টেক্টৰ আদি সেইসমূহ নানান ধৰণৰ কামত আহে যেনে এই ধৰক হাল মৰা মৰণা মৰা বালি টনা শিল টনা চেণ্ডগিভেল টনা ৰাস্তাৰ কাম কৰা পানী টনা চাহপাত নিয়া পাত টনা বাঁহ নিয়া এইবোৰ পৰম্পৰাগত পদ্ধতিতকৈ বহুত বেলেগ যেনে টেক্টৰে কাম কৰিলে কষ্ট নহয় আৰু সোনকালেও হয় নিজে কৰিলে কষ্ট হয় আৰু সময় লাগে